হয় খেলত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ব্যৱহাৰ বিষয়ে আচলতে খেলত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ব্যৱহাৰত পুৰণি কালৰ পৰা বৰ্তমানলৈকে বহুতো সুবিধা উপলব্ধ হৈছে বিভিন্ন ধৰণৰ সা সঁজুলিৰ পৰা আৰম্ভ কৰি অত্যাধুনিক যি অত্যাধুনিক যি তেখেতসকলৰ খেলপথাৰৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ প্ৰয়োগ কৰা যিকোনো ধৰণৰ খেলত ব্যৱহৃত সঁজুলি তাৰপিছত এ কেমেৰাৰ পৰা আৰম্ভ কৰি গোটেই আন্তঃগাঁথনি আদি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বহুতো অৱদান আছে